হেল্ল' অঁ কওক

এতিয়া নাও দিয়ে পাৰ হ'ব লাগে যাতায়ত যথেষ্ট প্ৰব্লেম হ'ব যাতায়তত বাৰিষা কালত তাৰমানে আপোনাৰ ৰাস্তা ঘাটটো গোটেই ডুবাই যায় ন এতিয়াহ'লে আপুনি নাৱৰে অহা যোৱা কৰিব লাগিব গাড়ী মটৰত এতিয়া বাৰিষা কালত পোৱাটো খুৱেই টান ৰাস্তা ঘাটটো অঁ নাও দিয়ে অহা যোৱা কৰোঁ এই শিলাবোলি এসুটি জেগা আছে হয় শিলা শিলা চ'কৰ পৰা আপোনাৰ এই আমাৰ গাঁওক লগিন এক ডেৰ কিলোমিটাৰমান হয় অঁ সেইখিনি আপোনাৰ নাও দি আহা যােৱা কৰিব লাগে কাৰণ আমাৰ নদীটো ওচৰতে ন এক ডেৰ কিলোমিটাৰ দূৰতে নদী তাৰ কাৰণে বিশেষ অসুবিধা হয় আৰু অঁ